ভাৰতৰ মানুহে ভ্ৰমণ কৰে মুখ্য ধৰ্মীয় অনুষ্ঠানসমূহ হ'ল পুৰি মথুৰা বৃন্দাবন জগন্নাথ মন্দিৰ ইত্যাদি আৰু অসমৰ ধৰ্মীয় অনুষ্ঠানসমূহ হৈছে আপোনাৰ বৰদোৱাৰ নামঘৰ কামাখ্যা মন্দিৰ আঠখেলীয়া নামঘৰ ঢেকীয়াখোৱা নামঘৰ এইবিলাক আদি মানে এতিয়া আঠখেলীয়া নামঘৰৰ বিষয়ে মানে হৈছে কি আমাৰ আঠখেলীয়া নামঘৰ গোলাঘাট ডিষ্ট্ৰিকতে আছে এই আঠখেলীয়া নামঘৰ বহুত ধৰ্মীয় বহুত মানে মানুহ দুনুহ বিদেশৰপৰাও আহে আৰু গোটেই বছৰটোৱে মানুহে শৰাই দিয়ে তাত নাম হয় আৰু বিদেশৰপৰা আহি বহুত বস্তু ইয়াত দান দি থৈ যায় আৰু ইয়াৰ মানে ভাদ মাহত আঠখেলীয়াত মানে উৎসৱৰ দৰে পাতে ইয়াত মানে বহুত মানুহ হয় হাজাৰ হাজাৰ মানুহৰ মানুহ হয় আঠখেলীয়া নাঘৰত ভাদ মাহত মানে বহুত ভাল লাগে এইয়া আঠখেলীয়া নামঘৰ মানে বিষয়ে মানে এইবিলাকেই